আমাৰ চহৰসমূহত প্ৰদূষণ হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰিব পৰা ধৰণত আছে ইলেক্ট্ৰিক ভেহিকেল হিচাপে ইলে ইলেকট্ৰিক ভেহিকেলবিলাক ব্যৱহাৰ কৰিব পাৰি যাৰ ফলত আমাৰ ব বায়ু প্ৰদূষণ হ্ৰাস হয় শব্দ প্ৰদূষণ হ্ৰাস হয় ইলেক্ট্ৰিক ভেহিকেলসমূহত বেছি শব্দ নহয় ইয়াৰ পৰা শব্দ প্ৰদূষণ বহুত কম হয় বায়ু প্ৰদূষণ হিচাপে যিবিলাকে ডিজেল পেট্ৰল ব্যৱহাৰ কৰিলে ধোঁৱা ওলায় সেইবিলাকে আমাৰ বহুতো বায়ু প্ৰদূষণ কৰে তাৰ ফলত আমাৰ গা বহুতো বা বায়ু প্ৰদূষণৰ ফলত বহুতো বেমাৰ আজাৰ হ'ব পাৰে সেইকাৰণে ইলেক্ট্ৰিক ভেহিকলসমূহৰ ব্যৱহাৰৰ ফলত আমাৰ বহুতো সুবিধা হৈছে আজিকালি আগতে ট্ৰেইনত ব্যৱহাৰ কৰিবলৈ কয়লা ব্যৱহাৰ কৰিছিল যাৰ ফলত কয়লাৰ পৰিমাণো কমি কয়লাৰ পৰিমাণ দিনক দিনে ঘ হ্ৰাস হৈ আহিছিল এ আৰু প্ৰদূষণটো প্ৰদূষণো বহুত বৃদ্ধি হয় কয়লা জ্বলোৱাৰ ফলত এতিয়া ন ৰে'ল ৰে'ল ৰে'লগাড়ীবিলাকতো ইলেক্ট্ৰিক লাইন ব্যৱহাৰ কৰাৰ ফলত ৰে'ল লাইনবিলাকত প্ৰদূষণ নহয় সেইফালৰ পৰা যান বাহন যান বাহনতো ধোঁৱাৰ পৰা বহুতো বেমাৰ আজাৰ হৈছিল কিন্তু ইলেক্ট্ৰিক হোৱাৰ পৰা সেই বেমাৰ আজাৰবোৰ বহুত পৰিমাণে হ্ৰাস হৈ গৈছে আৰু ইলেক বহুতো হ্ৰাস পাইছে আৰু গভমেণ্টেও এই ইলেক্ট্ৰিক ভে ভেহিকেলসমূহত বিশেষভাৱে অৱদান আগবঢ়াইছে তেওঁলোকে এ এছ টি চি মানে ট্ৰেঞ্চপৰ্টবিলাক গভমেণ্ট বাছবিলাকতো ইলেক্ট্ৰিক ব্যৱহা ভেহিকেল ব্যৱহাৰ কৰি মানে বহুতো বহুত বহুত ধৰণৰ ইলেক্ট্ৰিক ভেহিকেল ব্যৱহাৰ কৰাৰ ফলত বায়ু প্ৰদূষণ নহয় আৰু বায়ু প্ৰদূষণৰ ফলত যিবিলাক বেমাৰ হয় সেইবিলাক হ্ৰ হ্ৰাস পাইছে বৰ্তমান সময়ততো ইলেক্ট্ৰিক ভেহিকলে বহুত সুবিধা আনিছে